অঁ আছিলে কিমান লাগিব বাৰু ৰেটটো এক কেজিত দুশ অঁ পাবা এনেই কিমান লাগিব কেজি দুশকৈ অঁ মই সেই বেলেগক তেনেকৈ বিকি আছোঁ যে অঁ অঁ এই কিবা এটা কমকৈ দিবা বিছ তিছ টকামান ইভাগেও আছে নিব পাৰিবা লাগিলে মানে ইবোৰ কুকুৰা ডেৰশ অঁ আছে আছে অঁ সব কুকুৰাই আছে কয়লাও আছে আকৌ ব্ৰইলাৰ আকৌ লোকেল যি লাগে তাকে পাবা

আৰু বেলেগৰ কিবা এটা কমকৈ দিবা আকৌ ওচৰ চুবুৰীয়া কাৰোবাক লাগিলেও নিব পাৰিবা ক'বা আকৌ অঁ সৰহকৈ আছে আকৌ এইবোৰ গোটটো যদি দৰকাৰ হয় বেছিকৈ তেনেকৈ বেছিকৈ ল'লে মানে অকণমান কমাই দিওঁ আৰু দামটো কমকৈ ল'লে মানে আকৌ কমাই দিবলৈ দিগদাৰ হয় নহয় অঁ নিয়েহি বহুত মানুহে নিয়েহি দূৰৰ দূৰৰ পৰা আহে অঁ অঁ আৰু বেলেগক লাগে যদি খবৰ যদি পোৱা কণ্টেক্ট কৰিবলৈ ক'বা অঁ অঁ দৰকাৰ হ'লে দি থৈও আহিবগৈ মানুহ আছে আকৌ যদি সুবিধা হয় নিজে ঘৰৰ পৰাও নিবহি পাৰিবা অঁ যোনটো সুবিধা হয় আৰু আৰু বেলেগ আৰু হেৰি মানুহ আছে নেকি গোটৰ ওচৰত গোট আছে নাই অঁ গোটবিলাকৰ নামবোৰ অঁ পিকনিকতো দৰকাৰ হ'ব নহয় পিকনিক খাবলৈও বইলাৰ আকৌ এইবোৰ কুকুৰা দৰকাৰ হ'ব এনেই গোট কেইটা আছে অঁ এনেই গোটত লয়নে বাৰু অঁ অঁ গোটবিলাকৰ নামবোৰ জানানে গোটবিলাকৰ নামবোৰ নহয় নহয় আত্মসহায়ক গোটৰ আত্মসহায়ক গোটৰ নামবোৰ অঁ অঁ এনেই ওচৰে পাজৰে মানে আছে খুৰীহঁত অঁ ওচৰ চুবুৰীয়াবোৰ আছে আৰু অঁ এতিয়া অঁ আকৌ এতিয়া একত্ৰিছ ডিচেম্বৰ এক জানুৱাৰী পালেহি যদি ওচৰত পিকনিক খাই সেইটোতো লাগিব নহ্ মোৰ লগত কণ্টেক্ট কৰিবলৈ ক'বা দৰকাৰ হ'লে দিওঁ আহিম আকৌ যদি বিচাৰে ঘৰৰ পৰা বোলে মই নিজে ঘৰৰ পৰা আনোগৈ তেতিয়া ঘৰলৈ আহিলেই হ'ব ঘৰটো চিনি পোৱাই চাগে অঁ তেনেকৈ যদি কয় বোলে মোক ঘৰত যাবলৈ বোলে আনিবলৈ যাবলৈ বোলে অসুবিধা মই মোক বোলে দি থৈ যাবহি লাগিব তেতিয়াও মানুহ আছে দি থৈ আহিবগৈ যদি কয় বোলে নহয় আমি নিজেই আনিমগৈ তেতিয়া নিজেই নিবহি পাৰিবা দি থৈ আহিলে দামটো অলপ দু সৰহকৈ ল'লে মানে দহ বিছ টকা কমোৱা হয় আৰু অঁ বেছিকৈ ল'লে মানে দুটকামান বেছিকৈ কমোৱা হয় কমকৈ ল'লে মানে আকৌ ইমানকৈ বঢ়াই দিলে দামটো কমাই দিলে মোৰ লোকচান হয়নে তেনেকুৱা দি আহিলে মানে দুটকা বেছিকৈ লোৱা হয় ঘৰৰ পৰা যদি বোলে লৈ যোৱা তেতিয়া দামটো অকণমান কমাই দিয়া হয় তেনেকুৱা অঁ সব বেলেগ বেলেগে আছে লোকেল কুকুৰা ৰেটো বেলেগ আকৌ বইলাৰো বেলেগ কয়লাৰো বেলেগ সব ৰেটবিলাক বেলেগ বেলেগ কোনটো লোৱা এতিয়া অঁ নিব পাৰিবা আছে সৰু সৰু পৰাও আছে সৰু পৰা লওঁ ক'লেও পাৰিবা বোলে অলপ ডাঙৰ লাগে তেতিয়াও পাবা কেনেকুৱা চাইজৰ লোৱা সৰু চাইজৰ লোৱানে ডাঙৰ চাইজৰ লোৱা সেইটো ল'ব পাৰিবা নিজে অঁ আছে অকণমান ডাঙৰমূৰীয়াও আছে আকৌ সৰু বোলে পোৱালিৰ পৰা পুহো বোলে পোৱালিও আছে তেনেকুৱা বোলে অকণমান আধা কেজি এক কেজি জোখৰ তেনেকুৱাও আছে তিনি কেজি চাৰে তিনি কেজি তেনেকুৱা জোখৰো আছে কোনটো মানে ল'বা আৰু তেনেকুৱা এতিয়া কিমান তিনি কেজিমান লাগিব নহ্ লোকেল কুকুৰা লাগিবনে আছে ৰঙা কলা আকৌ বগাও আছে যেনেকুৱা লাগে অঁ আছে ৰঙাও আছে আকৌ ব্ৰইলাৰটো কিমান লাগিব কয়লা আছে আঢ়ৈ কেজি তিনি কেজি দুই কেজি অঁ তেনেকুৱা পৰা আছে আকৌ লোকেল কুকুৰা আধা কেজি আছে এক কেজি জোখৰো আছে কোনটো লোৱা ল'ব পাৰিবা আধা কেজি লওঁ ক'লেও ল'ব পাৰিবা আকৌ এক কেজিৰ লওঁ ক'লেও ল'ব পাৰিবা আকৌ তাতকৈ বোলে সৰু লওঁ বুলি কোৱা তেতিয়াও ল'ব পাৰিবা এনেকুৱা সব মানে ব্ৰইলাৰ আকৌ হাঁহো ল'ব পাৰিব আছে আকৌ লোকেল কুকুৰাৰ ডিম লাগে বুলি ক'লেও ল'ব পাৰিবা যদি ডিম লাগে তেনেকুৱা অঁ মানুহ তুমি মানুহ পঠিয়াবা অঁ কেতিয়া পঠিয়াবা অঁ নিবলৈ পঠিয়ালে মানে বাৰু ভালেই পাওঁ অকণমান নিজে যাবলৈ অকণমান দিগদাৰ হয় বাৰু যদি পঠিয়াই দিয়া মোৰে সুবিধা হ'ব দি পঠিয়াব পাৰিম এতিয়া এনেই কেতিয়া পঠিয়াম বুলি ভাবিছা অঁ সন্ধিয়া সময়ত পঠিয়ালেও হ'ব বাৰু যেতিয়া পঠিয়ালেও মোক লগ পাবা খালি ফোন এটা কৰি ল'বা আৰু মানুহ পঠিয়াইছোঁ বুলি এইটো নাম্বাৰতে ফোন কৰিলেও হ'ব অঁ মই হেৰি কৰি থৈ দিম বাৰু ছয় কেজি নহ্ ছয় কেজি নহ্ আকৌ হেৰিটো লোকল এতিয়া নিবানে

মতা

অঁ কিমানটো সৰু চাইজৰ দিমনে ডাঙৰ চাইজৰ দিম অঁ আকৌ হেৰিটো কি বুলি কয় ব্ৰইলাৰ চাইজটো খাবলৈ অঁ প হেৰিয়া পইচাটো এনেকৈ কেছ দি পঠিয়াবানে অঁ অঁ অঁ মই তেতিয়াহ'লে ব্ৰইলাৰ হৈ গ'ল এইফালে ছয় কেজি আৰু লোকেল কুকুৰা মাইকী দুজনী আৰু হেৰি মতা কুকুৰা এটা নহ্ অঁ মই কমাই দিম বাৰু কিবা এটা ফোন কৰিবা নহয় আহিলে মানে তেতিয়া হেৰিটো হিচাপটো কৰি মেলি সেইটো কৰি মেলি দিবা হ'ব দিয়া তেতিয়াহ'লে অঁ অঁ